হেল্ল' তোমাৰ অঁ তোমাৰ নাম ৰক্তিম নেকি বহুত বহুত ধন্যবাদ দেই তুমি যে ইমান ৰাতি মোক থৈ আহিলা মই ইমান গাড়ী বিচাৰি আছিলোঁ গাড়ী এটা পোৱা নাই মই লাষ্টত উপায় নাপায় মই বুকিং কৰিলোঁ তোমাক পালোঁ আৰু তুমি যে একদম একো চিন্তা নোহোৱাকৈ তুমি মোক একদম ঘৰত থৈ আহিলা বহুত ভাল লাগিছে আৰু কি হৈছে গম পোৱানে মই গাড়ীবিলাক মোক লিফটেই নিদিয়ে আৰু গোটেই ৰাস্তাত ৰখি আছোঁ ইমান ৰাতি হৈ গ'ল আগফালেও গাড়ী নাই পাছফালেও গাড়ী নাই ৰাস্তাত অকলে আছোঁ মানে একদম চিন্তা হৈ গৈছে যে মই কেনেকৈ পাম কেনেকৈ পাম ঘৰ আৰু বহুত ৰাতি হৈ গ'লতো এতিয়া দহটাই চাৰে দহটাই বাজি গ'ল ইমান দেৰি গাড়ীবিলাক নাথাকেই গতিকে তোমাক তুমি যে মোক ইমানখিনি যে সহায় কৰিলা আৰু ইমান দূৰ ইমান দূৰ থ'বলৈ আহিলা যে বহুত ভাল লাগিলে দেই আৰু এতিয়া তোমাক আকৌ লগ পাম দেই কেতিয়াবা কেতিয়াবা যদি আকৌ বিপদ হয় তেনেকৈ মই তোমাক কৰিম তুমি মোক থৈ আহিবা আৰু বহুত বহুত ধন্যবাদ আৰু তোমাক তোমাক আকৌ মই কল কৰিম কেতিয়াবা যদি নাপাওঁ এনেকৈ তুমি বহুত বহুত বহুত বহুত মই তোমাক কি দৰে মই তোমাক সহায় কৰিম মানে ভাবিয়ে পোৱা নাই তুমি মোক কেতিয়াবা যদি তোমাৰ সহায় লাগে ক'বা দেই তুমি নোকোৱাকৈ নাথাকিবা মই ময়ো পাৰিলে তেনেকৈ সহায় কৰিম তুমি মোক আজি ইমান ধুনীয়াকৈ আজি থৈ গ'লাহি বাইকত মই তাকে মই এতিয়া মোৰ ঘৰত চিন্তা কৰি আছিলে গাড়ী পোৱা নাই কেনেকৈ আহিম কি কথা এতিয়া মোক মোক থৈ গৈছাহি তোমাক ইমান ঘৰৰ মানুহবিলাকো চিন্তাত একদম মানে ডিপ্ৰেচন হৈ গৈছিলে কিন্তু আমাৰ ঘৰত গাড়ী চাড়ী নাই আৰু তুমি এনেকৈ থৈ আহিলা মানে মই বেলেগ ভাল লাগিছে মানে তোমাক মই কেনেকৈ মই তোমাক এতিয়া থেংক ইউ জনাম মানে ভাবিয়ে পোৱা নাই তুমি তুমি মোক যে ইমানখিনি যে উপকাৰ কৰি দিলা যে বহুত বহুত ভাল লাগিছে কিন্তু দেই তোমাক মই পাহৰিব নোৱাৰোঁ কেতিয়াও অঁ হ'ব এতিয়া দেই তুমি যাবা আৰু